মোৰ জীৱনত গোঁঠা আৰু চিলায়ে অৰ্থনৈতিকভাৱে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে গোঁঠা আৰু চিলাই দ্বাৰা মই নিজ নিজৰ জীৱনত স্বাৱলম্বিতা হ'ব পাৰিছোঁ আৰু ইয়াৰ দ্বাৰা মোৰ পৰ্যাপ্ত ধণ উপাৰ্জন হৈছে মই নিজৰ দৈনন্দিন খৰচসমূহ মই উপাৰ্জন কৰিব পাৰিছো ইয়াৰ দ্বাৰা আৰু এই চিলাই আৰু গোঁঠাই দ্বাৰা মোৰ সময়খিনি অ অতিবাহিত হৈছে লগতে মই নিজকে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিছোঁ ঘৰৰ খৰচখিনি ন্যূনতম খৰচখিনি মই ইয়াৰ দ্বাৰা উলিয়াব পাৰিছোঁ আৰু ই মোৰ জীৱনত এটা ভাল প্ৰভাৱ পেলাইছে অৰ্থনৈতিক অৰ্থনৈতিকভাৱে আৰু এই কামৰ যোগেদি মোৰ কোনো ধৰণৰ শাৰীৰিক বিষ অনুভৱ নহয় কাৰণ এই কামৰ যোগেদি মই আনন্দৰে মনোৰঞ্জন ভাবি মোৰ ভাল লাগে সেইকাৰণ কৰো সেইবাবে মোৰ চাগে কোনো ধৰণৰ শাৰীৰিক বিষ বা শাৰীৰিক কোনো ধৰণৰ বিষ অনুভৱ নহয়